হয় নিশ্চয় আমাৰ অঞ্চলত ব্যৱসায় আৰম্ভ কৰিবলৈ মই ঘৰৰ ওচৰৰে ভণ্টিহঁতক পৰামৰ্শ দিছোঁ আৰু তাহাঁতে মোৰ পৰামৰ্শ লৈ বহুত ধুনীয়াকৈ এটা ব্যৱসায় তাহাঁতে আৰম্ভ কৰিছে আৰু তাহাঁতে এখন কুকুৰাৰ ফাৰ্ম খুলিছে তাৰপাছতে এখন পিঠাৰ দোকান খুলিছে আৰু তাহাঁতে সেই কুকুৰাৰ ফাৰ্মৰ পৰা তাহাঁতে বহুত ধুনীয়াকৈ এটা ব্যৱসায় কৰি তাহাঁতে ভাল পাইছে আৰু যিহেতু আজিকালি পিঠা পনা মানুহে বনায় আৰু বহুত মানুহে খাই ভাল পায় যিহেতু আজিকালি ঘৰতেই পিঠা পনা বনাই মানুহে বজাৰলৈ বেচিবলৈ নিয়ে আৰু তাহাঁতে সেই তেনেকৈ পিঠাৰ দোকান আৰু কুকুৰাৰ ফাৰ্ম খুলি তেনেকৈ আত্মসহায়ক গোট তাহাঁতে খুলিছে আৰু মই পৰামৰ্শ দিছোঁ তাহাঁতে তেনেকেই কৰিছে আৰু যিহেতু পিঠা পনা যেনেধৰণে ক'ব গ'লে তিলৰ লাড়ু নাৰিকলৰ লাড়ু তিলৰ পিঠা আৰু বৰপিঠা তাহাঁতে বহু ধৰণৰ পিঠা পনা বনায় লাভৱান কৰিছে তাহাঁতে দহজনীকৈ তেনেকৈ গোট খুলিছে গোট খুলি মেলি তাহাঁতে ব্যৱসায় আৰম্ভ কৰিছে ধুনীয়াকৈ আৰু তাহাঁতে তেনেকৈৈ ভাল লাভৱানো কৰিছে মই যেনেধৰণে তাহাঁতক ধুনীয়াকৈ পৰামৰ্শ দিছোঁ তাহাঁতে সেই পৰামৰ্শখিনি লৈ তাহাঁতে ধুনীয়াকৈ ব্যৱসায়টোত তাহাঁতে আগবাঢ়িলে আৰু মোৰ দেখি ভাল লাগিছে যে তাহাঁতে ইমান ধুনীয়াকৈ কৰিব পাৰিছে মই যেনেধৰণে তাহাঁতক পৰামৰ্শ দিছিলোঁ তাহাঁতে তেনেধৰণেই কৰি গৈ আছে আৰু তাহাঁতে বহু ধৰণে লাভৱান কৰিছে তাহাঁতে লাভ আৰু লোকচানৰ লগত তাহাঁতে একো ভবা নাই তাহাঁতে ধুনীয়াকৈ চলাই গৈ আছে আৰু তাহাঁতে যিদৰে চলাব লাগে তাহাঁতে ধুনীয়াকৈ চলাইছে আৰু ক'ব গ'লে তাহাঁতে বহুত তেনেকৈ গোট খুলি মানুহক সহায়ো কৰিছে আৰু তেনেকেই বহুত ভাল লাগিছে দেখি যে পৰামৰ্শটো ইমান লাভজনক হৈছে যে তাহাঁতিও আনক তেনেকৈ পৰামৰ্শ দিয়ক আৰু এনেকেই ব্যৱসায়টো আগবাঢ়ি যাওক যাতে মানুহে তেনেকেই গোট খুলি বা ফাৰ্ম খুলি তাহাঁতে তেনেকেই ব্যৱসায় কৰি যে মানুহক সহায় কৰিব পাৰে আৰু মই ভাবোঁ যে তাহাঁতক যেনেকৈ মই পৰামৰ্শ দিছিলোঁ আৰু তাহাঁতেও তেনেকৈ আনক পৰামৰ্শ দিয়ক আৰু ব্যৱসায়টো ধুনীয়াকৈ আগুৱাই নিয়ক বুলি মই তাকে ভাবোঁ